মই বিভিন্ন ধৰণৰ প্ৰস্তুত কৰা পানীয় বস্তুবোৰ হ'ল যেনে ছাগলী ঠেঙৰ চুৰহা মই নিজেও বনাওঁ আলহী আহিলেও মই ধৰক খাব দিওঁ নেমু এতিয়া যি হে ধৰক গৰমৰ দিন নেমুৰ চৰ্বত ব্যৱহাৰ কৰোঁ ঘৰতে মই বনাওঁ বগৰী গুৰিৰ চৰ্বত বনাওঁ আ দা চাহ ধৰক ঘৰতো ব্যৱহাৰ কৰোঁ আলহী আহিলেও মই আদা চাহটো মই দিওঁ খাবলৈ যিহেতু ভাল লাগে খাই বিভিন্ন ধৰণৰ চুৰহাও মই বনাওঁ আমৰ জুছ বনাওঁ যিহে গৰমৰ দিন এতিয়া আমৰ বতৰ এতিয়া এনাৰসৰ দিন এনাৰসৰ জুছো বনাওঁ ক'লা জামুৰ দিন ক'লা জামুৰ জুছো বনাওঁ এতিয়া গৰমত এইবিলাক খাব লাগে ঘৰতে মই জুছবিলাক ব্যৱহাৰ কৰোঁ মধুৰিৰ জুছ এতিয়া গৰমৰ দিন খাব লাগে ডালিমৰ জুছ বনাওঁ সাঁজো লগতে জানেই ধৰক চাউলৰ পৰা এটা সাঁজ হয় সেই সাঁজটো মই ঘৰতে বনাওঁ ব্যৱহাৰ কৰোঁ খাওঁ ও কঠালৰ জুছ বনাওঁ যিহেতু এইবিলাক বস্তু মই আলহী আহিলেও মই ব্যৱহাৰ কৰোঁ লগতে আৰু খাবলৈও দিওঁ লগতে নিজেও বনাই মেলি খাওঁ যিহেতু সেইটো ঘৰতে মই প্ৰস্তুত কৰোঁ